হয়

চেৰিকালচাৰ ফাৰ্ম চেৰিকালচাৰ কৰাবিলাকৰ আগতে প্ৰশিক্ষণ ল'বলৈ হ'লে মানে আমাৰ অফিচৰ লগত যোগাযোগ কৰিব লাগিব অফিচৰ মানে প পলু আৰু নুনি গছ আদি এনেকুৱা গছ ৰোপন কৰি তাত পলু আনি আৰু চোম গছ বেছিকৈ ভাল এই মুগাৰ কাৰণে চোম গছত পলু পলু মুগা ও আনি মেলিব লাগিব আৰু নুনি গছৰ পাত খুব খায় তেনেকুৱাবিলাক বস্তু আৰু গোটাব লাগিব অ আমাৰ অফিচৰ লগত যোগাযোগ কৰি মই মানুহ পঠিয়াম দেখুৱাবগৈ গৈ অ তেতিয়াহ'লে তোমাৰ আৰু কোনোবা যদি তেনেকুৱা আগ্ৰহী আছে পলু পোহা মানুহ তেওঁলোককো লগত লৈ একেলগে ট্ৰেইনিঙটো দিলে ভাল হ'ব

অ আৰু তেতিয়াহ'লে মানুহখিনি গোটাই মেলি আমাৰ ইয়াৰ অফিচৰ মানুহ যাব লগত মইও যাম বাৰু